হেল্ল' কি কৰিছ মই এনেই আছোঁ ভাত খালি নাই খালো ময়ো এইবাৰ তহঁতৰ ধান কেনেকুৱা হ'ল নাই সিমান ভাল নহ'ল ধান দাবলে গৈছিলি নাই অঁ নাই যোৱা এইবাৰ পৰীক্ষা আছিলে ঘৰত অকল লাই শাকহে আছে

হৈছে হৈছে

হেল্ল'

মানুহ লগাইছিলে মাহঁতেও দাইছিলে

হয় হয় ধান চান আনি মেলি মৰণা মাৰিলে তহঁতৰ

নাই কোৱা অঁ হ'ব তেনেহ'লে